অসমৰ আচলতে সংবাদ মাধ্যম অসমে সংবাদ মাধ্যমক যিবোৰ সমালোচনা কৰে জনসাধাৰণে বহুত ক্ষেত্ৰত বাতৰি বা অন্যান্য কিবা বিভ্ৰান্তিৰ ক্ষেত্ৰত বা তেখেতসকলৰ প্ৰতি যিবোৰ অভিযোগ আঙুলি তুওৱা হয় বিভিন্ন সংবাদ মাধ্যমক বাতৰি কাকতেই হওক বা প্ৰিণ্ট মানে ইলেক্ট্ৰনিক মিডিয়াই হওক য'ৰেই নহওক তেওঁলোকে কিছুমান মানে অভিযোগবোৰ তেওঁলোকে কিন্তু কোনোও নেচায় বহুত ক্ষেত্ৰত খুব কম দুই এখন বাতৰিকাকতেহে এইবোৰ শুধৰণি দিয়ে বা বাতৰিটো প্ৰত্যাহাৰ কৰিছোঁ আমুক কাৰণত বুলি দি দিয়ে কিন্তু তেনেকুৱা ঘটনা মানে খুব দুষ্প্ৰাপ্য সেইটো নেদেখোঁৱে দেখোন আমি তেনেকুৱা ঘটনা বাতৰি প্ৰচাৰ কৰি দিলে আৰু সেইটো কৰি পেলাই ছ'চিয়েল মিডিয়াটো বাজিলে আৰু সমাজলৈ এটা বেয়া নিউজ গ'লেই কিন্তু সেইটো সত্যাসত্য বিচাৰ কৰি নাথাকে গতিকে ভুল কিছুমান যদি জনসাধাৰণ বা পঢ়ুৱৈ বা শ্ৰুতাই যদি আঙুলিয়াও দিয়ে তেতিয়াহ'লে সেইবোৰ কিন্তু কোনো কাৰণতে পিছত শুধৰণি কৰা দেখা নাযায় সেই কথাটো তেনেকৈ তেনেকৈ গৈ পেলাই এটা সময়ত তল পৰে আৰু তল পৰাৰ পিছত সেইটো তেনেকৈয়ে গুচি যায় বহুত সময়ত হৈছে বহুতে দেখা যায় যে বহুতে লোকসকলক গোচৰ দিয়া দেখা যায় কিন্তু গোচৰ দিলেও গোচৰ কাৰ্যকাৰিতাটো যেতিয়া গোচৰ ফলাফল ওলায় তেতিয়ালৈ বহুত সময় আৰু তেতিয়ালৈ সেই যিবোৰ মানে আহিছিলে ভুলবোৰ সেই ভুলবোৰ আৰু মানুহে নিজেই নিজে পাহৰি যায়গৈ কিন্তু লোকৰ পালে যেনিবা এইবোৰ দোষ ধৰিলেই তেওঁলোকক দ্বণ্ডই বিহিলে কিন্তু সেই দণ্ড বিহিলেও মানুহৰ ক্ষেত্ৰত সেইটো কিন্তু কোনো প্ৰভাৱ নেপেলাইগৈ কাৰণ লোক সেইটো একদম তাৎক্ষণিকভাৱেতো কোনো দ্বণ্ড নিবিহে গতিকে কথাটো হ'ল অসমৰ সংবাদ মাধ্যমে সংবাদ মাধ্যমে যিবোৰ সমালচনা কৰে বা সংবাদ মাধ্যমক যি সমালচনা কৰে বা যিবোৰ শুদ্ধ তথ্য কেতিয়াবা বিকৃত কৰি দিয়ে সেইবোৰৰ ওপৰত অভিযোগ দিলেও তেওঁলোকে বৰ বিশেষ গুৰুত্ব আৰোপ কৰা দেখা নাযায়